অতি সোনকালে বিজ্ঞাপনৰ এটা হেৰি ক'বলে মানে তাঁতৰ শালৰ মানুহে আজিকালি সোনকালে উপাৰ্জন কৰে মানে হেৰি কৰা বৈ মানে মেচিনৰ বৈ মেলি সোনকালে কাপোৰ বৈ উপাৰ্জন কৰিব পাৰি মানে অতি কম সময়ত কৰিব পৰা কাম মানে বৈ মানে যিকোনো তাঁত চাদৰ মেখেলা হক লগাই মেলি এই সোনকালে মানে কম সময়তে চাদৰ হওক মেখেলা হওক বৈ উলিয়াব পাৰি বৈ উলিয়াই মেলি বিক্ৰী কৰি পাৰি এই এইবিলাক মানে তাঁত দোকানত বিক্ৰী কৰি বহুত উপাৰ্জন কৰিব পাৰি তেনেকে আজিকালি প্ৰতিগৰাকী মানুহে তেনেকে বোৱা দেখি তেনেকে চাদৰ মেখেলা বৈ বিক্ৰী কৰি ধুনীয়াকে ঘৰ দুৱাৰ চলাই উপাৰ্জন কৰি থাকিব পাৰে যিকোনো ক্ষেত্ৰতে মানে আজি কাপোৰ বৈ এতিয়া কিবা এটা প্ৰয়োজন হ'ল কাপোৰ বিক্ৰী কৰি চলিব পাৰি কলটাত আজিকালি বয় মানুহে প্ৰতিকগৰাকী মানুহে বয় তেনেকে বোৱা হয় বাৰু তাত ব'বলৈ হ'লে মানে মানে বহুতখিনিও লাগে সেই প্ৰয়োজন হয় চাদৰ কাপোৰ লগোৱা পৰা বৈ মেলি বিক্ৰী কৰি মানে বিক্ৰী কৰিব বিক্ৰী কৰা হয় তেনেকেই মানে ব'বলৈ সহজ মানে বহুতখিনি সুবিধা হয় ব'ব ব'বৰ কাৰণে তাঁতখন ব'বৰ কাৰণে বহুত সুবিধা হয় চাদৰ হওক মেখেলা হওক ব'বৰ কাৰণে ধুনীয়াকৈ সুবিধা হয় মানে সোনকালে মানে কম সময়ত যিকোনো বৈ কিনে মানে উলিয়াব পাৰি চাদৰ মেখেলা গামোচা তেনেকে সকলো বস্তু উলিয়াব পাৰি মানে তেনেকে এই চাদৰ মেখেলা কম সময়তে উলিয়াই মেলি বিক্ৰী কৰি কিনে আপুনি উপাৰ্জন কৰিব পাৰে ধুনীয়াকে আৰু তেনেকে মানে বৈ মেলি কিনে দিয়া মানুহে যি কাপোৰ কানি বৈ মেলি ধুনীয়াকে বিক্ৰী কৰি ঘৰ দুৱাৰ চলাই থাকিব পাৰে কাপোৰ কানি বিক্ৰী কৰিয়ে বহুত ঘৰৰ মানুহ মানে উপাৰ্জন কৰে তেনেকে